পাঁচ লাখ চল্লিছ হেজাৰ তিনি লাখ ত্ৰিছ হেজাৰ দুই লাখ পঁচপন্ন হেজাৰ সাত লাখ অষ্টাশী হেজাৰ আঠ লাখ চল্লিছ হেজাৰ ন লাখ ত্ৰিছ হেজাৰ